পি এম কিছানৰ আঁচনি এক এইটো আঁচনি খেতিয়কৰ কাৰণে গভৰ্ণমেণ্টে দিছে খেতিয়কৰ কাৰণে সা সঁজুলি কিনিবৰ কাৰণে যি য'ত দৰকাৰী বস্তু হয় সেইবোৰৰ কাৰণে গভৰ্ণমেণ্টে দিয়া হৈছে আৰু খে খেতিয়কৰ কাৰণে তিনিটাকৈ কিস্তিৰ দুহেজাৰকৈ ছহেজাৰ টকা সোমায় বেংকত একাউণ্টত সোমায় একাউণ্টৰ পৰা উলিয়াব পাৰে কৃষকে সেইকাৰণে এইটো গভৰ্ণেমেণ্টে আঁচনিটো লৈছে